হেল্ল' ছুইটি অঁ ঐ কাইলৈ আইনুৰ বাৰ্থডে নহয় অঁ অঁ ঐ মই তাইত ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ গম পাইছ অঁ এই হেৰি হলত চিনেমা এখনকে চোৱামগৈ আৰু অঁ এতিয়া যে এই বিদুৰ ভাইখন আহি আছে অঁ তাই মানে সেইখন চাবলৈও বিচাৰি আছিলে খুব অঁ অঁ এই হেৰি কৰিবি এই তই তাইক লৈ আহিবি কথাটো খালি নকবি যে তাই বাৰ্থডে জন্মদিন হেৰি চিনেমা চাবলৈ যাওঁ বুলি নক'বি তই এনেই বুলি ব'লচোন এফালৰ পৰা আহোঁগৈ বুলি লৈ আহিবি অঁ অঁ এই আইনকচত অঁ অঁ তাতে চাম আৰু ইয়াতে ভাল লাগে আৰু বিদুৰ ভাইখন এতিয়া ইমান পপুলাৰ হৈছে চবেই চাইছেগৈ আমিও তাতে চামগৈ অঁ খালি তাক লৈয়ে আহিবি তাইক হেৰি খালি ছিট নাম্বাৰকেইটা চাই লওঁ নেকি অঁ চেভেন এইট ফাইভ ছিক্স অঁ টু ফ'ৰ অঁ সেইকেইটা ভালেই হ'ব অঁ অঁ খালি লৈ আহিবি দেই মই আকৌ ফোন কৰি নাথাকোঁ আৰু অঁ ঠিক আছে হ'ব অঁ কথাটো খালি তাইক নক'বি অঁ অঁ অঁ